যোগাসনৰ অভ্যাস এক প্ৰকাৰৰ ব্যায়ামেই নহয় ই তাতোতকৈ অধিক হয় কাৰণ যোগাসন যেতিয়া আমি কৰিব লওঁ তেতিয়া আমাৰ অকল শৰীৰটোৰেই ব্যায়াম কৰাই নহয় ই আমাক মানসিক শান্তি দিয়ে আমাৰ মনটো প্ৰফুল্ল কৰি তোলে আমাক ধৈৰ্য দিয়ে যোগাসন অকল ব্যায়ামেই নহয় ই আমাৰ মগজুৰ কাৰণেও অতি প্ৰয়োজনীয়